অসমীয়া ভাষাটো যথেষ্ট আকৰ্ষণীয় বা বিভিন্ন বৈশিষ্টৰে ভৰপূৰ আমি যদি চাওঁ তেনেহ'লে দেখা পাওঁ যে প্ৰথমে আমি চা চাবলৈ গ'লে দেখা পাম যে অসমীয়া ভাষাত কিছুমান এনেধৰনৰ শব্দ ব্যৱহাৰ কৰা হয় যিবিলাক শব্দই একেটা অৰ্থই প্ৰকাশ কৰে বা এটা অৰ্থ প্ৰকাশ কৰিবলৈ বিভিন্ন শব্দৰ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে যে এজন ব্যক্তিৰ মৃত্যুৰ হ'ল সেই ব্যক্তিৰ মৃত্যু হ'ল শব্দটোকে কিন্তু আন ধৰণেও ব্যৱহাৰ কৰা দেখা যায় যেনে ব্যক্তিজন স্বৰ্গগামী হ'ল ব্যক্তিজনৰ ইহলোক ঘটিল বা ব্যক্তিজনে ইহ সংসাৰ ত্যাগ কৰিলে ব্যক্তিজন ঢুকাল আদি ধৰণে ব্যৱহাৰ কৰা দেখা যায় ঠিক একেদৰে কাৰোবাৰ সৌন্দৰ্য্যক বুজাবৰ কাৰণে বা ছোৱালীজনী বা মানুহজন বা ব্যক্তিগৰাকী সুন্দৰ বুলি ক'বৰ কাৰণেও বিভিন্ন ধৰণৰ বাক্য ব্যৱহাৰ কৰা দেখা যায় যিটো ভাষাটোৰ এটি আকৰ্ষণীয় দিশ যেনে ছোৱালীজনী খুব সুন্দৰ ছোৱালীজনী বৰ ধুনীয়া ছোৱালীজনী ইমান ধুনীয়া এনেধৰণৰ বিশেষত্বসমূহ দেখা পোৱা যায় ইয়াৰ উপৰিও অসমীয়া ভাষাটোত দেখা যায় যে বাক্যৰ মধুৰতা বা মানুহৰ প্ৰতি আত্মীয়তা দেখুৱাবৰ কাৰণে বা প্ৰকাশ কৰিবৰ কাৰণে কিছুমান শব্দৰ ব্যৱহাৰ কৰা হয় যিবোৰ কেৱল কথিত ৰূপতহে ব্যৱহাৰ হোৱা দেখা যা দেখা যায় লিখিত ৰূপত ইয়াৰ কোনো ধৰণৰ ব্যৱহাৰ নাই উদাহৰণস্বৰূপে কামটো কৰিবাচোন দেই কামটো কৰিবানে তুমি তালৈ যাবা দেই এনেধৰণৰ দেই হঁত চোন বোৰ বিলাক বা এনেধৰণৰ প্ৰত্যয়বোৰ অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয় কেৱল কথিত ৰূপত আৰু কেতিয়াবা সাহিত্যিক ৰূপতে এনেধৰণৰ ব্যৱহাৰবোৰ কৰা দেখা যায় আনহাতে আমি যদি চাওঁ যে অসমীয়া ব্যঞ্জন বৰ্ণসমূহ বা আখৰসমূহ এই ব্যঞ্জন বৰ্ণসমূহৰে সকলো ব্যঞ্জন বৰ্ণৰে কিন্তু শব্দৰ আৰম্ভণি নহয় উদাহৰণ স্বৰূপে ঙ য় বা হচন্ত বা ৱ আদি শব্দবিলাকেৰে কোনো শব্দৰ আৰম্ভণি নহয় কিন্তু ইংৰাজী ভাষাত ৱাইৰে এটা শব্দ আৰম্ভ হ'ব পাৰে কিন্তু অসমীয়া ভাষাত এনেধৰণৰ ব্যৱহাৰ দেখা পোৱা নাযায় ঠিক তেনেদৰে আমি যদি চাওঁ যে অসমীয়া ভাষাটো অসমীয়া ভাষাত আলংকাৰিক প্ৰয়োগ কৰাও দেখিবলৈ পোৱা যায় আলংকাৰিক প্ৰয়োগৰ ক্ষেত্ৰত কাৰোবাৰ সৌন্দৰ্য্যক বুজাবৰ কাৰণে মুখখনৰ সৌন্দৰ্য্য কথা বা মুখখন ধুনীয়া বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় পূৰ্ণিমাৰ চন্দ্ৰটোৰ নিচিনা মুখ যাক আমি উপমা বুলি ক'ব পাৰোঁ তেনেকৈ নাকটো বুজাবৰ কাৰণে বা নাকৰ সৌন্দৰ্য্য বুজাবৰ কাৰণে মুখমণ্ডলৰ এক অংগ নাকৰ সৌন্দৰ্য্য বুজাবৰ কাৰণে কোৱা হয় তিল ফুল তিল ফুলহেন নাক বা কেতিয়াবা হাতখনৰ কথা বুজাবৰ কাৰণে কোৱা হয় জেতুকাবুলীয়া হাত এনেধৰণৰ প্ৰয়োগসমূহ অসমীয়া ভাষাত ব্যৱহাৰ কৰা দেখা যায় যি এক সাহিত্যিক মৰ্যাদা প্ৰদান কৰে আৰু বাক্যবোৰ বা কথাবোৰ শুনিবলৈও শুৱলা কৰে ইয়াৰ উপৰিও দেখা পোৱা যায় যে অসমীয়া ভাষা লিখিত ভাষাৰ উপৰিও কথিত ৰূপ পোৱা যায় এই কথিত ৰূপত বেলেগ বেলেগ একেটা অৰ্থকে বুজাবলৈ বেলেগ বেলেগ শব্দৰো ব্যৱহাৰ কৰা দেখা যায় যেনে উজনি অসমৰ ফালে বা যিটো কথিত অসমীয়া ভাষা বুলি কোৱা হয় কথিত অসমীয়া ভাষাত যিটো ল'ৰা বুলি কোৱা হয় না নামনি অসমীয়া ভাষাত অসমীয়া উপভাষিক ঔপভাষিক যিবিলাক ৰূপ উপভাষিক ৰূপত ল'ৰাক আকৌ কোৱা হয় আপা বা চ'লি বা ছোৱালীক কোৱা হয় আপী এনেধৰণৰ পাৰ্থক্যও দেখিবলৈ পোৱা যায় যিবিলাকে ভাষাটোক অধিক আকৰ্ষণীয় কৰি তুলিছে গতিকে ভাষাটোৰ বিশেষ বিশেষ দিশত আকৰ্ষণীয়তা বা বিশিষ্টতা আছে বুলি ক'ব পাৰি